সাধাৰণতে যেতিয়া মই নদীত মাছ ধৰিবলৈ যাওঁ তেতিয়া সাধাৰণতে নিয়া হয় বৰশী বা পৰঙি জাল বা ঢেঁকী জাল বিশেষকৈ নৈৰ সুত বেছি হ'লে বৰশী বোৱাটো কঠিন হয় সেইবাবে বৰশী ঠাইত আমি পৰঙি জাল বা ঢেঁকী জাল ব্যৱহাৰ কৰোঁ ঢেকী জালখন নৈৰ সুতত এটা অংশত এনেদৰে সাজি লোৱা হয় যাতে সেই অংশতো সেই অংশটো মাছৰ পৰিমাণ বৃদ্ধি হয় বা মাছৰ জাকটোয়ে আহি সেই অঞ্চলত চৰিব পাৰে যেতিয়া নৈৰ সুত অলপ দেৰি পৰঙিজালখন ডুবাই থৈ বা ঢেকীজালখন ডুবাই থৈ যিটো অংশই ডাঙিব পাৰোঁ সেইটো অংশ সযোৰে ডাঙি দিলে নৈৰ সুতত চৰিবলৈ অহা মাছৰ জাকটো বিশেষকৈ পুথি মাছ বা মোৱা মাছৰ জাকটো আমি সহজতে ধৰিব পাৰোঁ যেতিয়া নৈৰ সুত কম হয় তেতিয়া আমি বৰশী বাইও ডাঙৰ ডাঙৰ পুথি মাছ গৰৈ মাছ শিঙৰা মাছ আদি ধৰিব পাৰোঁ যেতিয়া মই বিললৈ ধৰিব যাওঁ বিলৰ পানীৰ পৰিমাণ বেছি থাকিলে এখন গৰৈ লঙি হাতত এটা পলহ লৈ যাওঁ গৰৈ লাঙিৰে যেতিয়া মই ডুববোৰ ডুববোৰ প্ৰথমতে দাৰে কাটি লৈ গৰৈ লাঙিখন পাতি লওঁ গৰৈ লাঙিখন পাতি লৈ দাৰে ঘপিয়াই ঘপিয়াই মই গ গৰৈ লাঙিৰে আৱৰি থকা অংশটোৰ ডুবখিনি আতৰাই লওঁ তাৰ পিছত তাত পলহেৰে মাৰি মাৰি ঘোলা কৰি বা মই হাতেৰে খেপিয়াই খেপিয়াই মাছবোৰ ধৰোঁ ইয়াৰ উপৰিও মই যেতিয়া পানীৰ জুৱলিত বা উঠি অহা পানী জুৱলিত মাছ ধৰিবলৈ যাওঁ তেতিয়া বিশেষকৈ মই জাকৈ ব্যৱহাৰ কৰোঁ জাকৈ আৰু খালৈ জাকৈৰে চুচি চুচি মই মাছ ধৰোঁ জাকৈৰ পৰা লৈ খালৈত ভৰাওঁ আৰু যেতিয়া পুখুৰীত মাৰিবলৈ যাওঁ পুখুৰীত মৰা পুখুৰীত যেতিয়া পানী বেছি থাকে তেতিয়া মই বিশেষকৈ চালনি পলহ চালনি পলহ বা জাল আদিয়ে ব্যৱহাৰ কৰোঁ পলহে মই ত প্ৰাক প্ৰথমে পানীটো ঘোলা কৰি মই তাত এফালৰ পৰা মাৰি যাওঁ আৰু চালনিত মেতেকা চালিবলৈ মই মেতেকাৰ কাষত সোমাই থকা মাছবোৰ ধৰিবলৈ মই চালনি ব্য ব্যৱহাৰ কৰোঁ যেতিয়া পানী নৈৰ পানী বাঢ়ি আহে বা পথাৰবোৰলৈ যায় তেতিয়া পথাৰৰ আলিবোৰ কাটি মাছ ধৰিবলৈ মই থোঁহা লগত এটা জুলুকি আৰু চেপা ডিঙৰা আদি লৈ যাওঁ প্ৰথমতে সুতৰ বিপৰীতে আহিবলৈ প্ৰথমতে আলিবোৰ কাটি লওঁ আলি কাটি লৈ তাত মই থোঁহাবোৰ পাতি থৈ আহোঁ সুতৰ বিপৰীতে আৰু থোঁহাৰ লগতে কাষত চেপা আৰু ডিঙৰাবোৰ পাতি থৈ আহোঁ আৰু সেই সুতৰ বিপৰীতে অহা মাছবোৰ চেপা থোঁহা আৰু ডিঙৰাবোৰত লাগি ধৰে আৰু এনেকৈয়ে মই মাছ মাৰোঁ ইয়াৰ ওপৰিও বিভিন্ন সময়ত মই জাল বা বৰশী পাতিও মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ কেইবছৰমানৰ ভিতৰত এইয়া নিশ্চয়কৈ সলনি হৈছে বুলি ক'ব লাগিব কিয়নো বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যেতিয়া বিকাশ ঘটিছে তেতিয়াই আমাৰ যিবোৰ সাধাৰণতে আমাৰ ব্যৱহাৰিক সজুলি আছিল বিশেষকৈ চেপা ডিঙৰা থোঁহা আদিবোৰৰ ব্যৱহাৰ কমি আহিছে ইয়াৰ বিপৰীতে বিভিন্ন ধৰণৰ জাল দোকানত পৰ্যাপ্ত পৰিমাণে পোৱা যায় সেইবোৰ ব্যৱহাৰ কৰিয়েই ডাঙৰ ডাঙৰ অত্যাধুনিক কিছুমান সা সজুলি ব্যৱহাৰ কৰিও মাছ ধৰিবলৈ লোৱা হৈছে কেইবছৰমান আগতে মাছ ধৰাতো কেনেকুৱা আছিল আচলতে কেইবছৰমানৰ আগতে মাছ ধৰাটো কেনেকুৱা আছিল বুলিলৈ গ'লে বহুত আমোদজনক আছিল গাঁৱত বহুত মানুহে এটা পুখুৰী বোলে আজি আ আমুকৰ ঘৰৰ পুখুৰীটো সিঁচিম বুলি গ'লেই বহুতখিনি মাছ ধৰাৰ এটা পৰিকল্পনা থাকে লাহনিৰে সিঁচি সিঁচি আমি মাছ পুখুৰীতো পানী নাইকিয়া কৰিব লাগে কাষৰ পুখুৰীটোলৈ দিব লাগে আৰু পানী যেতিয়া শেষ হৈ তেতিয়া তাৰ পৰা চালনিৰে হাতেৰে আমি মাছবোৰ ধৰি আনোঁ কিন্তু এতিয়া বৰ্তমান সময়ত কোনো ধৰণৰ সময় খৰচ নকৰাকৈ যেতিয়া আমাৰ ম ম মটৰ লগায় এটা পুখুৰী পৰা আন এটা লৈকে কম সময়ৰ ভিতৰতে পুখুৰীটো সিঁচি পানী আদায় কৰি তাৰ পৰা মাছ লৈ যাব পাৰি অন্যথা ডাঙৰ ডাঙৰ জাল বা নেট ব্যৱহাৰ কৰিও পুখুৰীটো একেবাৰতে চুচি মাছবোৰ আদায় কৰিব পাৰি কেইবছৰমান আগতে মাছ ধৰাটো যিটো আমোদজনক আছিল বৰ্তমান যে সেইটো নোহোৱা হৈ পৰিছে তেতিয়া গাঁৱৰ সকলোৱে লগ লাগি মাঘৰ বিহুৰ সময়তো মাছ ধৰিছিল বহুতে পলহ যিখিনি আমাৰ ব্যৱহাৰিক স সা সজুলি আছিল পুৰণিকলীয়া চেপা ডিঙৰা হওঁক বা পলহ জুলুকি জাকৈ কিন্তু বৰ্তমানে সেই যিবোৰ সজুলি আছিলে সেই সজুলিবোৰৰ ব্যৱহাৰ বহুত কমি আহিছে বুলি ক'ব পাৰোঁ আৰু আগৰ মাছ ধৰাৰ তুলনাত আজিৰ মাছ ধৰাৰ যিটো মাদকতা সেইটো অলপমান ম্লান পৰিছে